ভাৰতৰ জলবায়ু জলবায়ু পৃথক হোৱা দেখা যায় ইয়াত আকৌ বিভিন্ন প্ৰকাৰৰ বিভিন্ন প্ৰকাৰৰ জলবায়ু দেখা যায় আমাৰ অসমত ছটা ঋতু আছে গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত এই ঋতু অনুযায়ী আমাৰ অসমত জলবায়ু বেলেগ বেলেগ প্ৰকাৰৰ দেখা যায় আমাৰ অসমত শীতকালত বেছি ঠাণ্ডা হয় আৰু সূৰ্য অস্ত হোৱা অস্ত যোৱা সময়ো বেলেগ বেলেগ হয় গ্ৰীষ্ম বৰ্ষাকালত বেছি গৰম হয় আৰু সূৰ্য উদয় হোৱা সোনকালে দেখা যায় সেই অনুযায়ী আমাৰ অসমত বৰ্ষাকালত বৰষুণৰ পৰিমাণ বেছি হয় আৰু সেই সময়ত আমাৰ খেতি বাতিৰ উপযুক্ত সময় হয় বসন্তকালত আকৌ আমাৰ অসমত সেউজীয়া পৰিৱেশ বৰ ধুনীয়া হৈ পৰে মনোমোহা হৈ পৰ্যটকসকলবিলাক আহিলেও এটা ধুনীয়া পৰিৱেশ পায় গছে গছে নতুন পাত সলায় নতুন কুঁহিপাত মেলে আৰু আজাৰ সোণাৰো কৃষ্ণচূড়া ফুল ফুলি গোটেই পৰিৱেশটোৱে মনোমোহা কৰি তোলে কৃষ্ণচূড়া ফুল ফুলি পৰিৱেশ মনোমোহা কৰি তোলে ভাৰতৰ মই এবাৰ উৰিষ্যালৈ ফুৰিবলৈ গৈছিলোঁ তাত আকৌ উৰিষ্যৰ বহুত গৰম তাত গৈ এই এইটোৱেই ভাল লাগিল যে জগন্নাথ মন্দিৰ দেখা পালোঁ আৰু দৰ্শন কৰিলোঁ আকৌ এবাৰ আকৌ মই দাৰ্জিলিঙলৈও গৈছিলোঁ সেইটো এটা বেলেগ সুকীয়া অলপ বেলেগ পালোঁ অলপ হিম হিম নিচিনাকৈ বৰষুণ হৈ থাকে তাত আকৌ বাৰমাহেই বৰষুণ হৈ থাকে আমাৰ আকৌ শ্বিলঙৰ পৰিৱেশটোও সম্পূৰ্ণ বেলেগ তাত বাৰমাহেই হিমৰ লিখিয়াকৈ বৰফ পৰি থাকে তাৰ প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ ইমান ধুনীয়া হৈ পৰে